অ কোৱা খোলা আছে বাৰু এতিয়া অ এতিয়া মানে কেইটামান বজাত বাৰু আহিব আপুনি অ সাতটামান বজাত ন' আপুনি নহ'লে অলপ জলদিকৈ আহক নহ'লেবা অলপ দেৰিকৈ আহিবচোন এই সাতটা বজাত মানে আমাৰ মানে অলপ কাম আছিলে এই অলপ ওলাই যোৱা কাম আছিলে বাৰু দোকানৰে কাম কিছুমান বস্তু আনিবলগীয়া আছিলে বোৱা কাপোৰ মানে মেখেলা চাদৰ আপোনাক বাৰু কেনেকুৱা লাগে মানে ফুল থকা লাগে নে ফুল চুল নথকা কেনেকুৱা লাগে বাৰু অ ঠিক আছে বাৰু আছে আপুনি এবাৰ আহিবচোন বাৰু মানে চাই ল'ব পাৰিব বাৰু আহিলে শালত বোৱা কাপোৰ বাৰু বৰ্তমান নাই কাৰণ এতিয়া সবে কিনি আছে যিহেতু এতিয়া বৰ্তমান নাই আপোনাক বাৰু কেতিয়ালৈকে লাগিছিলে অ'হ' শালত বোৱা ন' তেতিয়াহ'লে আপুনি এক কাম কৰিব অলপ দেৰিকৈয়ে আহিব নহ'লে

ক'ত দাম বেছিকৈ কৈছোঁ আপুনি বেলেগত যাওকচোন কিমান কিমান কয় মইতো আপুনি চিনাকী বুলি কম দামহে লগাইছোঁ

অ হ'ব হ'ব নুনি পাটৰ আপোনাক যেনেকুৱা ৰঙৰ লাগে সব আছে সেইবিলাক ধৰি লওক সোতৰশ ওঠৰশ পৰা লৈকেনে পাঁচহেজাৰ ছহেজাৰ ভাল আ ঠিক আছে আপুনি আহিব বাৰু অলপ আবেলিকৈ আহিলে মানে অলপ দেৰিকৈ জলদি আহক বা অলপ দেৰিকৈ আপোনাক যিহেতু কলোঁৱেই সাতটামান বজাত অলপ ওলাই যোৱা কাম আছে দিয়ক দিয়ক ঠিক আছে